পৰ্যটনস্থলীবোৰ বোলোতে আমাৰ অসমখনত পৰ্যটনস্থলী বহুত আছে যে আমাৰ শিৱসাগৰ শিৱ শিৱসাগৰকে আদি কৰি শিৱসাগৰৰপৰা ইফালে যোৰহাট মাজুলী এনেকৈ আমাৰ অসমত আমাৰ ওদালগুৰিতো আমাৰ ভৈৰৱকুণ্ড আছে পৰ্যটনস্থলী বুলিবলৈ আমাৰ তাতে পিকনিকস্থলী আছে সেই পৰ্যটনবিলাক পৰ্যটন কৰিবলৈ আহোঁতে আমাৰ পৰ্যটনকাৰীসকলে এই সকলো জেগাবিলাকতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবৰ কাৰণে ডাষ্টবিনবিলাক দেখিবলৈ পোৱা যায় আৰু সেই ডাষ্টবিনত আমাৰ যিসকল পৰ্যটনকাৰী আহে তেওঁলোকে খোৱা বস্তুবিলাক যিবিলাক নেকি প্লাষ্টিকৰ বস্তুবোৰ যে খোৱা বা বাতি গিলাচ বা পেপাৰ পেপাৰ প্লেট এইবিলাক সকলোবিলাক পেলাই দিবৰ কাৰণে ডাষ্টবিন থাকে আৰু সেই ডাষ্টবিনতে সকলোৱে পৰ্যটনকাৰীসকলোৱে সেই ব্যৱস্থাবিলাক তেওঁলোকে দেখা পায় আৰু তাতেই তেওঁলোকে ব্যৱহাৰ কৰে আৰু আমাৰ যিবিলাক অঞ্চলত পৰ্যটনকাৰীবোৰ আহে তাতে আমাৰ ৰাজহুৱাভাৱে পেচাব পেচাব গাৰ শৌচাগাৰো দেখ দেখা পোৱা যায় তাতে তেওঁলোকে পেচাব শৌচ কৰিবৰ কাৰণে সুবিধা পায় আৰু জাবৰ জোঁথৰ পেলোৱাৰ কাৰণেও আমাৰ গাঁওবোৰতো আজিকালি জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে তেওঁলোকে গাঁও সভা পাতি তাত যেতিয়া গাঁওখন চাফ চিকুণকৈ ৰাখিব পৰা যায় আৰু সেইকাৰণে গাঁৱৰ ঘৰৰ দুৱাৰমুখে দুৱাৰমুখে যিবিলাক নেকি বাঁহৰে বাঁহৰ ধুনীয়াকৈ পাচি বনাই দুৱাৰমুখত জাবৰ জোঁথৰ পেলাই পেলোৱা আমি দেখা পাওঁ আমিও বিভিন্ন ধৰণৰ গাঁওবিলাকত আমি যাওঁ দেখিবলৈ পাওঁ যে তাত ইমান সুন্দৰকৈ বনাই থৈ দিয়া আছে দুৱাৰমুখত আৰু তাতেই তেওঁলোকে পলিথিন ধৰক বা যিবিলাক বাটত জাবৰ জোঁথৰ থাকে তাতে পেলাই দিয়ে আৰু তেওঁলোকে সেইবোৰ পুৰি পেলায় গতিকে এনেকুৱা সুন্দৰ ব্যৱস্থা আমাৰ অসমখনত আছে আৰু ঠাইবোৰতো আমাৰ ওদালগুৰিৰ বিভিন্ন ঠাইত যেনে আমাৰ কাঁহীবাৰী অঞ্চলতো ঘৰৰ পদূলিয়ে পদূলিয়ে দেখা পাইছোঁ যে তাতে এইয়া জাবৰ পেলাবৰ কাৰণে তাত দুৱাৰমুুখে দুৱাৰমুখে পাচি ৰখাই থৈ দিয়া আছে তাতে তেওঁলোকে জাবৰ জোঁথৰ পেলায় আৰু পৰ্যটনকাৰীবোৰ আহিলেও আমাৰ সৌন্দৰ্যবৰ ধুনীয়াই দেখা পায় তেওঁলোকে অসমখন আচলতে বহুত ধুনীয়া আমাৰ গছ গছনিৰে ভৰপূৰ আৰু সেই গছ গছনিৰে ভৰপূৰ থকা গছৰ ডালবোৰতো ওচৰে পাঁজৰে যিবিলাক গছৰ ডাল আছে তাতো ধুনীয়াকৈ বান্ধি জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে পলিচিন ডাঙৰ ডাঙৰ পাচি বান্ধি থৈ দিয়া দেখা পোৱা যায় তাতো জাবৰ জোঁথৰবিলাক পেলোৱা দেখা পোৱা যায় গতিকে সকলোৱে যাতে শিকে যে পৰিষ্কাৰ পৰিচ্ছন্নকৈ আমাৰ অসমখন সুন্দৰকৈ ৰাখিব পাৰি যাতে বাহিৰৰ মানুহবিলাকে আহি যাতে বাহিৰৰ ঠাইবোৰতো ইমান সুন্দৰ পৰিৱেশ পে' ইউজ কৰা পেচাব ঘৰ আছে পায়খানা পায়খানা আছে গতিকে আমাৰো যাতে অসমখনত এনেকুৱা সু ব্যৱস্থা দেখা পোৱা যায় তথাপিতো আমাৰ চৰকাৰে এতিয়া সকলোতে সু ব্যৱস্থা কৰি দিছে যে টাউন টাউনবোৰত যিবিলাক ডাঙৰ ডাঙৰ টাউন চহৰ আছে তাতে জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে ৰাতিপুৱাই গাড়ী আহে আৰু গাড়ীয়ে জাবৰ জোঁথৰপৰা দুৱাৰমুখৰপৰা উঠাই লৈ যোৱা দেখা পোৱা যায় গতিকে এইবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰণে আমাৰ চৰকাৰে সকলো ধৰণৰে সুবিধা দি দিয়া বুলি মই ভাবোঁ আমাৰ পৰ্যটনকাৰীসকলেও আহি সকলোখিনি সুবিধাইে পায় তেওঁলোকে আহি যাতে জাবৰ জোঁথৰবিলাকো তেওঁলোকে পেলোৱাৰ ব্যৱস্থাবোৰ দেখা পায় আৰু তাতে ডাষ্টবিনৰ ব্যৱস্থাও আছে ডাষ্টবিনবিলাকতো তাৰমানে আমাৰ ওদালগুৰি ভৰৱকুণ্ডত আমাৰ পিকনিকস্থলী আছে আৰু পিকনিকস্থলীবোৰতো ডাষ্টবিনৰ ব্যৱস্থা দেখা পাইছোঁ আৰু যি য'ত ডাষ্টবিনৰ ব্যৱস্থা নাই আমি সকলোবিলাক একেলগে খাই উঠি আমাৰ বস্তাবোৰত আমি আমাৰ যিমান পেলনীয়া বস্তুবোৰ আমি ভৰাই লওঁ আহি থাকোঁতে য'ত আমি ডাষ্টবিন দেখা পাওঁ তাতে আমি পেলাই থৈ আহোঁ আৰু সকলোবিলাকে তেনেকুৱাই কৰে যে আৰু যিসকলে কৰিব নোৱাৰে তাত এখন কমিটি আছে আৰু সেই কমিটিখনে এটা পইচা লয় যে জাবৰ জোঁথৰবিলাক তেওঁলোকে পুৰি চাফা কৰিব গতিকে ৰাইজৰপৰা অলপ এটা পইচা লয় প্ৰত্যেকখন গাড়ীৰৰপৰাই সেই তেনেকৈয়ে তেওঁলোকে পৰ্যটন স্থলী বা ৰাজহুৱা ঠাইবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে কৰে আৰু পৰ্যটনস্থলীবোৰ চাফ চিকুণকৈ ৰাখে গতিকে মই ভাবোঁ যে এই অঞ্চলবোৰ সকলোবিলাক অঞ্চলত যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে আৰু আমাৰ গাঁওবিলাক বা গাঁও অঞ্চলবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাৰ কাৰণে আমাৰ গাঁও সভা পাতি ৰাজহুৱাভাৱে এই সমস্যাবোৰ দূৰ কৰিব পাৰে আৰু ইয়াকে মই সকলোকে ক'ব বিচাৰোঁ যে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই আচল বস্তু গতিকে যাতে সকলো ঘৰখনৰ লগতে আমাৰ গাঁওখন গাঁওখনৰ লগতে আমাৰ চহৰখন চহৰখনৰ লগতে আমাৰ নগৰ চহৰ সকলোতে যাতে সকলোবিলাকে যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে এইখিনিকে মই কৈ মোৰ বক্তব্যৰ মোৰ মানে ক'বলগীয়াখিনি মই এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এইখিনিয়ে মই ক'লোঁ ইমানেই